আমাৰ ঘৰটো দুৰ্গা মন্দিৰৰ ওচৰতে আৰু এই দুৰ্গা মন্দিৰ চাবলৈ বুলি বিভিন্ন প্ৰান্তৰপৰা বিভিন্ন লোক অহাৰ লগতে কেতিয়াবা কেতিয়াবা পৰ্যটক সকলকো অহা দেখিবলৈ পোৱা যায় দূৰৰ পৰা অহা লোকসকলে দুৰ্গা মন্দিৰ চাবৰ বাবে ঘৰ ভাড়া কৰি থাকি লয় আৰু আমাৰ ঘৰতো এটা হোমষ্টেৰ ব্যৱস্থা আছিল পোন প্ৰথমে আৰু আমাৰ ঘৰত তেনেধৰণৰ হোমষ্টেৰ ব্যৱস্থা নাছিল কাৰণ তেওঁলোকে যেতিয়া ঘৰ ভাড়া কৰিবলৈ ল'লে তেনেহ'লে আমিও আমাৰ হোমষ্টেটো ঘৰ ভাড়া ৰূপে পৰ্যটকসকলক দিলোঁ আৰু তেওঁলোকে আমাক তাৰ বিনিময়ত টকা দিলে আৰু যাৰফলত আমি আৰ্থিকভাৱে তাৰ পৰাও উপকৃত হ'লোঁ আৰু এনেদৰে আমি অলপ আৰ্থিকভাৱে উন্নত হ'বলৈ ধৰিলোঁ ঠিক তেনেদৰে আমাৰ হোমষ্টেৰ ব্যৱস্থা কৰা দেখি আমাৰ গাঁৱৰ সকলোৱে প্ৰত্যেকতে প্ৰত্যেকৰে নিজৰ ঘৰতে এটা এটা হোমষ্টেৰ ব্যৱস্থা কৰিলে আৰু তেওঁলোকো আৰ্থিকভাৱে লাভবান হৈ গ'ল কিন্তু কিছুমান ঘৰত সমস্যাৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা গৈছে কাৰণ তেওঁলোকে আহিব কাৰণ আজিকালি নৱপ্ৰজন্মবিলাক আহে তেওঁলোকে হাই হুলস্থুল হুলস্থুলৰ মাজত ডেক মাইক লগাই আদিও হুলস্থুল পৰিৱেশ কৰি থাকে কিছুমানে ধ্ৰুম্ৰপান আদি নিচা দ্ৰব্যযুক্ত সেৱন কৰে আৰু অভদ অভদ্ৰামী কৰে যাৰ ফলত ক্ষতিগ্ৰস্ত হোৱা সমাজখন ক্ষতিগ্ৰস্ত হোৱা দেখিবলৈ পোৱা যায় কিন্তু হোমষ্টেৰ ব্যৱহাৰে আমাৰ গাঁওখন অধিক উন্নত কৰিলে আৰু এটা পৰ্যটকস্থলী দিশলৈ অগ্ৰাধিকাৰ কৰিলে য'ত দুৰ্গা মন্দিৰৰ অগ্ৰাধিকাৰ অধিক গুৰুত্বপূৰ্ণ দূৰ্গা মন্দিৰৰ অৱস্থিতিয়ে আমাৰ ঘৰৰ লগতে আমাৰ গাঁওখনক উন্নত কৰাৰ লগতে আমাৰ প্ৰত্যেকৰে এটা বাণিজ্যিক শাখা গঢ়ি তুলিলে আৰু তেওঁলোক অধিক উপকৃত হৈ গ'ল যিহেতু হোমষ্টেৰ ব্যৱহাৰে প্ৰত্যেকৰে আজিকালি এটা পেছা হৈ পৰিল আমাৰ গাঁৱত আৰু এই পেছাৰ সহায়ত তেওঁলোকে নিজৰ আৰ্থিক অৱস্থা উন্নত কৰিলে